অঁ ভাই ভাইটি এই তিনিআলি চুকৰ ফল মূলৰ দোকানখন নেকি হেৰি তোমাৰ দোকানত কি কি ফল মূল আছে এতিয়া অঁ বতৰৰ ফল সব আছে ন' কুঁহিয়াৰ নাই নেকি তোমাৰ চেনি কল হ'ব মোৰ নামঘৰত শৰাই এখন দিব কাৰণে লাগিছিলে কেনেকৈ চেনি কলৰ আখি আখি বহুত কৈছা দেখোন দামটো তাৰপিছত কুঁহিয়াৰ কেনেকৈ আৰু আপেলৰ কেজি আৰু আমৰ অঁ মই কাইলে তোমাৰ দোকানত যাম তুমি চাই মেলি অকণমান ভালকে দামটো মিলাই দিবা আৰু অঁ ঠিক আছে হ'ব দিয়া